অসমীয়া ভাষাটো মই জন্মৰ পৰাই আৰম্ভ কৰিছোঁ জন্মৰ কিছুদিন পাছতেই প্ৰথমতে আমি অসমীয়া ভাষাৰে আমাৰ জীৱনৰ পাঠ মুকলি কৰিছিলোঁ প্ৰথম মা শব্দৰে আমি অসমীয়া ভাষাটো ক'বলৈ আৰম্ভ কৰিছিলোঁ য'ত মা দেউতাহঁতৰ সহায়ত আমি অসমীয়া প্ৰথমতেই ভাষাটো ক'বলে আৰম্ভ কৰিছিলোঁ মা শব্দৰে তাৰ পাছত দেউতা তাৰ পাছত ঘৰৰ পৰিয়ালৰ নাম সম্বন্ধৰ আ আদি কৰি তাৰপাছত লাহেকৈ এই ভাষাটোৰ কোৱা দেখ্ দেখি শুনি ঠেকি আমি সকলোবিলাক এই ক'বলৈ চেষ্টা কৰিছিলোঁ আৰু পাৰিছিলোঁ লগতে এম ই স্কুল অংগনবাদীৰ পৰা এম ই স্কুললৈ আমি এই ভাষাটোৰ যি শিকনৰ যি পদ্ধতি সেই পদ্ধতিবিলাক আমি জানিব পাৰিছিলোঁ যাৰ দ্বাৰা আমি এই ভাষাটো শিকিবলৈ আমাৰ কাৰণে উজু হৈছিল লগতে এই ভাষাটো যিটো আমাৰ এটা মাতৃভাষা হিচাপে আমাৰ পৰিগণিত হৈছে সেয়েহে এই অসমীয়া ভাষাটো আমাৰ তেনেকৈয়ে জন্মৰ পৰা যিহেতু আমাৰ পাই আহিছোঁ সেইকাৰণে এইটো শিকিবলৈ আমাৰ তেনেকৈ কোনো কঠিন নাছিল সেইবাবে এই ভাষাটো কোৱাত আমাক তেনেকৈ কোনো পিছলৈ আমাৰ কোনো সমস্যা সন্মুখীন হোৱা নাছিল সেইকাৰণে এই ভাষাটো আমাৰ এই অসমীয়া ভাষাটো